অঁ দিহিঙীয়া ষ্ট'ৰ হয় হয় হয় দিয়ক পাব মই বা অঁ

পাব পাব সকলো পাব চব পাব বন্ধাকবি ফুলকবি ওলকবি মূলা ধনীয়া সেইবোৰ চব পাব অকল নিব নিবহি লাগে নিবলৈ মানুহ পঠাই দিব

অঁ মই জুখি অঁ জুখি থ'ম বাৰু

অঁ হয় হয়

অঁ অঁ হ'ব

অঁ অঁ

অঁ লগতে দি পঠাব আৰু মইয়ো চব জুখি মাখি থৈ দিম দেই অঁ হ'ব অঁ ধন্যবাদ